হেল্ল' চিনি কোন নো অঁ অঁ ধৰিব পাৰিছোঁ অঁ কাপোৰটো আমি আৰ দোকানত আনোতে খুলি চাই পেলাই অনা নহয় নহয় এতিয়া এনেই খুলি চাই পেলাই অনা নহয় যদি আৰু বেয়া হয় তেতিয়া ৰিটাৰ্ণ দিবা লাগব সেই সেইটোৱে আৰু সেই বাহিৰৰ পৰা আহে না মইটো আৰু কাপোৰ নিজে বনাই পেলাই বিক্ৰী কৰা নাই সেই ইমান কাপোৰ অনা যায় মইয়ো জানি পেলাই দিয়াই নাই বেয়া কাপোৰ ভাল কাপোৰ বুলি দিয়া গেছিল কিন্তু বেয়া যি আছে মাজত গম নাপাওঁ নহয় অঁ ভাল বুলিয়েই আনা যায় কাপোৰ কিন্তু তাতে ওলবা পাৰে বেয়া সেইটো

অঁ অঁ কাপোৰ খুলি চাৱা নহয়তো ইতা হেৰিহে খুলি চায় খুলি চায় মই চলি আছোঁ এংকে যেনতেনে সেইটো মই নকৰোঁ নহয় ৰিটাৰ্ণ দিয়াৰ কথা ৰিটাৰ্ণ দিবা লাগবো বেয়া হ'লি

হ'ব একযোৰা বেলেগ নিলি হ'ল আৰু